শোণিতপুৰ জিলাখনত মানুহে অনুসৰণ কৰা কিছুমান সাধাৰণ কেৰিয়াৰ হ'ল যেনে খেতি বাতি লগতে দোকান দিয়া বিভিন্ন কাপোৰৰ ব্যৱসায় কৰা হোটেল আদি ব্যৱসায় কৰা লগতে বিভিন্ন ধৰণৰ টিউশ্যন আদি এইসমূহ হ'ল সাধাৰণ বৃত্তি বা কেৰিয়াৰ এই বৃত্তিসমূহে জিলাখনৰ অৰ্থনীতি আৰু শৈলীক বহুতো অৰিহণা যোগাইছে নিবনুৱাসকলক অলপ পৰিমাণে সংস্থাপন দিছে লগতে অৰ্থনৈতিক দিশত সকলোকে অলপ হ'লেও সকাহ দিছে এই জীৱিকাসমূহে মানুহৰ নিজৰ নিজৰ প্ৰয়োজনীয় আৰ্থিক অৱস্থা অলপ হ'লেও অৰিহণা যোগাইছে